নমস্কাৰ মই হাঁহ কুকুুৰাৰ পালকসকলে কেনেকৈ নি হাঁহ কুকুৰা পুহিব লগা হয় আৰু সৰু অৱস্থাত কেনেকৈ আমি ৰ'দ বৰষুণৰ পৰা কেনেকৈ মানে হাঁহ কুকুৰা হাঁহ পোৱালিবিলাকক ৰক্ষা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কথা কিছুমান প্ৰথমৰ পৰা কৈছোঁ আমি প্ৰথমৰ অৱস্থাত হাঁহ পোৱালি কুকুৰা হাঁহ মাকৰ লগত দিওঁ তাৰপিছত গাঁৱলীয়া কুকুৰাবিলাকৰ হাবা হাঁহবিলাকৰ আমি গাঁৱলীয়া হাঁহেই ব্যৱহাৰ কৰোঁ আৰু পুহোঁ কিন্তু আমি হাঁহ কুকুৰা সৰু অৱস্থাত মাকৰ লগত দিয়াৰ পিছত অলপ প্ৰায় ডাঙৰ হোৱাৰ পিছতহে আমি মাকৰ বুকুৰ পৰা অঁতৰাই লাহেকৈ আমি কাৰ্টন বা সজাত বান্ধি তলত বস্তা বা আমি খেৰৰ বস্তা দি কিনে আমি হাঁহ কুকুৰাবিলাক পোৱালিবিলাক আমি বেলেগে বান্ধি থওঁ নহ'লে হাঁহে বা কুকুৰা পোৱালিবিলাকক হাঁহ বা কুকুৰা গছকি মাৰি দিব সেই তাৰ কাৰণে আমি গঁৰালৰ ভিতৰত থ'লেও আমি সজাত ধৰক প্ৰথম অৱস্থাত থওঁ তাৰপিছত আমি হাঁহৰ ভাগ এটা আৰু কুকুৰাৰ ভাগ এটা কৰি ভাগ ভাগ কৰি দিয়া হয় তাৰ ভিতৰত হাঁহ পোৱালিখিনি এভাগে থাকিব আৰু কুকুৰাবিলাক এভাগে থাকে তেনেধৰণে থওঁতে আমি ওপৰত টিঙৰ দি কিনে বাঁহৰ বেৰ বা ঘৰটো বনোৱা হয় তাৰপিছত ৰ'দ পাবৰ কাৰণে আমি ওপৰ তলচুৱা আমি বেৰ দিওঁ আৰু ওপৰত ওপৰ মানে চিলিঙি দি পোহৰ কৰি থ'বলৈ কাৰণে আৰু ল ৰাতি হ'লে লাইটৰ ব্যৱস্থা কৰোঁ সৰু অৱস্থাত কুকুৰা বা হাঁহৰ পোৱালিবিলাক ঠাণ্ডা পায় সেইকাৰণে আমি লাইট দি দিওঁ ৰাতি আৰু দিনত ওপৰত আমি যিখিনি বেৰ আছে তাৰ বেৰৰ ফাকেদিয়ে ওপৰত চিলিঙি বেৰৰ ফাকেদিয়ে আমাৰ ৰ'দ মানে বেলি সূৰ্যৰ পোহৰ পায় আৰু ৰ'দৰ টাপ পায় কিনে হাঁহ পোৱালিবিলাক সুস্থ হৈ থাকে তাৰোপৰি কুকুৰাবিলাকো ঠিক তেনেধৰণে লাইটৰ পোহৰ দিওঁ ৰাতি আৰু দিনত মানে সূৰ্য পোহৰতে হাঁহ পোৱালি কুকুৰা পোৱালিবিলাক ঘূৰি ফুৰিব ধুনীয়া সুবিধা হয় আৰু অলপ ডাঙৰ হোৱাৰ কাৰণে ডাঙৰ হৈ গ'লে মানে তাহাঁতি নিজে নিজে খুটি খাব পৰা হয় আৰু আমি তাহাঁতৰ কাৰণে পাত্ৰ এটা এটা দি তাত দানাবিলাক এটা এটা পাত্ৰত দিওঁ আৰু পানী পাত্ৰ বেলেগে এটা এটা পাত্ৰত পানী বেলেগে দিয়া হয় হাঁহৰ যেতিয়া দানা খাই উঠে তাৰ অলপ পিছতে আমি পানী পাত্ৰ পানী দি দিওঁ আৰু সদায় আমি পানী পাত্ৰ বা দানাৰ পাত্ৰবিলাক চফা কৰি ৰাখিবলগীয়া হয় নহ'লে আমি হাঁহ কুকুৰাবিলাকে লেতেৰা পাত্ৰত খালে মানে হাঁহ পোৱালি বা কুকুৰা পোৱালিবিলাকৰ বেমাৰ অতি সোনকালে হ'ব পাৰে সেইকাৰণে আমি ডাঙৰ হাঁহ কুকৰাবিলাক বাহিৰত থওঁ আৰু সৰু প পোৱালিবিলাক যোনখিনিয়ে আমাৰ পোৱালি উলিয়াওঁ সেইবিলাক পোৱালি আমি সেই ঠিক তেনেধৰণে আমি যতন কৰি ৰাখিবলগা হয় আৰু তলত আমি ৰাতি হওক দিন হওক মানে কিছুমান বুচি দি কিনে তলত থৈ দিওঁ আৰু সেই বুচিবিলাক ওপৰ কাৰ্টনে কাৰ্টনে আমি ওপৰখিনি সাৰি মেলি পেলাই দিবলগীয়া হয় যিহেতু সেই বুচিৰ ওপৰত হাগা পানীৰ পৰা কিছুমান লেতেৰা হৈ থাকিলে আমি পোৱালিবিলাকৰ কষ্ট হয় সেইকাৰণে আৰু বেমাৰ অতি সোনকালে হ'ব পাৰে সেইকাৰণে আমি ওপৰ ওপৰৰখিনি আমি কাটি চাফা কৰি কৰি থাকোঁ আৰু মাহে পোষকে আমি স সকলো ভুচি উলিয়াই পেলাই দিওঁ কিয়নো আকৌ বেলেগ ভুচি তাত ভৰাবলগীয়া হয় আৰু সেই ঘৰটো আমি যদি ক'বাত মানে বেয়া হৈছে কিবা হৈছে আমি সেই বেয়া কৰিব বেয়া যোনখিনি হৈছে তাৰ ফাকেদি হয়তো নিগনি বা বেলেগ কিবা বাহিৰা বস্তু সোমাই পোৱালিবিলাক নষ্ট কৰিব বুলি আমি মানুহ লগাই হাজিৰা দি হ'লেও আমি সুবিধা কৰি দিবলগীয়া হয় হাজিৰা আমাৰ দিবলগীয়া হয় যিহেতু আমি নিজৰ ঘৰত মানে সেইখিনি যোগান ধৰিব পৰা সুবিধা নোহোৱা কাৰণে আমি মানুহ লগাই সেই গঁৰাল আমি সুবিধা কৰি পোৱালিবিলাকৰ যত্ন লওঁ ঠিক তেনেধৰণে সেই সেইবিলাক পোৱালিয়ে আমি লাহেকৈ যেতিয়া ডাঙৰ হৈ আহে ইয়াতে খাবলৈ দি ধান প্ৰথমত অৱস্থাত চাউল আৰু দানা দি কিনে থোৱা হয় তাৰপিছত লাহেকৈ যেতিয়া ডাঙৰ হয় পোৱালিবিলাক আধা কেজি হোৱাৰ লগে লগে সিহঁতে ধান চাউল খাব পৰা হয় তাতে ভিতৰতে দি আমি চাউলৰ ধান চাউলৰ দি কিনে সুবিধা কৰি দিওঁ আৰু খাবলৈ দিওঁ খোৱাৰ পিছত আমি পানী দিওঁ তাৰপিছত আমি কেতিয়াবা মাজে ম আমি ভিটামিন খোৱা দিবলগীয়া হয় বেজীও দিবলগীয়া হয় তাৰপিছত সেই হাঁহ পোৱালিবিলাকো ঠিক তেনেধৰণে ডাঙৰ হোৱাৰ লগে লগে তাত আমি ব দানা দি সৰু অৱস্থাত ব্ৰইলাৰ দানা দিওঁ ডাঙৰ হ'লে তাত তুংগুৰি আৰু চাউল বা ভাত মিলাই নহ'লে ধান মিলাই দি কিনে হাঁহ পোৱালিখিনি যত্ন কৰা হয় আৰু সেই সেই অনুপাতে সেই হাঁহ পোৱালিবিলাকৰ জেগাবিলাক ঠাইবিলাক গোটেই ধুনীয়াকৈ চাফ চিকুণ কৰি থ'বলগীয়া হয় এতিয়াতো নহ'লে আকৌ বেলেগ হেৰি হ'লে মানে বেমাৰ আজাৰ হয় সেইকাৰণে আমি ধুনীয়াকৈ পোহপাল দি কিনে থাকিবলগীয়া হয় আৰু সেই পোহপাল দি থকা অৱস্থাত সতি সোনকালে হাঁহ কুকুৰাবিলাক ডাঙৰ হয় ডাঙৰ হোৱাৰ কাৰণে আমি ডাঙৰ হ'লে মানে লগে লগে আমি বিক্ৰী কৰিব পৰা হয় সেই তেনেধৰণে আৰু সেই ঘৰ ঘৰবিলাকো আমি সেই যদি ভাঙা চিঙা হয় সেইখিনি আমি প অতি সঘনাই বদলাই মানে নতুন কৰি দিবলগীয়া হয় তেনেদৰে আমি হাঁহ কুকুৰা যত্ন কৰা হয়